হয় আমাৰ লখিমপুৰ জিলাখনত বিভিন্ন ধৰণৰ মঠ মন্দিৰ আছে কলেজ আছে শিক্ষানুষ্ঠান আছে পাৰ্ক আছে এখন এটিম ফিল্ডো আছে আৰু লখিমপুৰখন মাধৱদেৱৰ জন্মস্থান অ বিভিন্ন ধৰণৰ ইতিহাস নতুনকৈ ষ্টাইল বজাৰ হৈছে বিশাল হৈছে আৰু তাতে বিভিন্ন ধৰণৰ যুৱক যুৱতীয়ে কৰ্ম জীৱনো কৰে মেডি অ কলেজ চিকিৎসালয়ো আছে বিভিন্ন ধৰণৰ মেডিকেলখন এতিয়া নতুনকৈ লখিমপুৰ মেডিকেল কলেজ হিচাপেও নিযুক্তি হৈছে মঠ ন্দিৰ বাসুদেৱ থান শিৱ মন্দিৰ পদুমনি থান এইবিলাকলৈ দূৰ দূৰণিৰ মানুহে বিভিন্ন ধৰণৰ সেৱা সৎকাৰ ধৰক পৰীক্ষাৰ সময়ত শৰাই আগবঢ়ায় আৰু আমিও তালৈ যাওঁ শিক্ষা অনুষ্ঠান বুলি ক'বলৈ গ'লে নৰ্থ লখিমপুৰ কলেজল কলেজখন এতিয়া অট'নমাচ হৈছে আৰু তালৈও বিভিন্ন ধৰণৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ আহে লখিমপুৰখনত বহুতো সা সুবিধা আছে আৰু লখিমপুৰত মনোৰঞ্জনৰ কাৰণে কেইবাটাও চিনেমা হলো আছে লখিমপুৰ খনৰ এটিম ফিল্ডত মানুহে খেল প্ৰ প্ৰদৰ্শনো কৰে লগতে মানুহে উপভোগো কৰে আৰু এই লখিমপুৰৰ ত্যাগক্ষেত্ৰৰ ওচৰত এখন কমাৰ্চ কলেজো আছে তাতো বহুতো শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ কলেজলৈ আহে আৰু বিভিন্ন ধৰণৰ সা সুবিধা আমাৰ লখিমপুৰ জিলাখনত আছে লখিমপুৰ জিলাখনত শিক্ষা অনুষ্ঠান বহুতেই আছে আৰু সেই শিক্ষা অনুষ্ঠানত শিক্ষাৰ্থীসকল লে অংশগ্ৰহণ কৰে তাৰ ত্যাগক্ষেত্ৰৰ ওচৰত এখন নতুনকৈ ৰেষ্টুৰেণ্টো খুলিছে তাতো যুৱক যুৱতীসকলে তেওঁলোকৰ কৰ্ম জীৱন কৰে কৰ্ম জীৱন কৰি থাকে তেনেধৰণে লখিমপুৰ জিলাখনত কেইবাটাও ষ্টেজো আছে সাংস্কৃতিক সন্ধ্যাৰ লগতে বিভিন্ন ধৰণৰ প্ৰ'গ্ৰেম সেই ষ্টেজবোৰত হয় আৰু বহুত মানুহে সেই প্ৰগ্ৰেমবোৰ উপভোগ কৰিবলৈ আহে বিশেষকৈ ব'হাগ মাহত আমাৰ আ লখিমপুৰ জিলাৰ ষ্টেজবোৰত বিহু ম বিহু মেলা হয় তাত আমাৰ আৰ্টিষ্টবোৰকো নিমন্ত্ৰণ কৰে আৰু দূৰ দূৰণিৰ পৰা মানুহ আহে সেই প্ৰগ্ৰেমবোৰ উপভোগ কৰে